আমাৰ টাউনখনৰ ওচৰত আৰ্টৰ সামগ্ৰী পোৱা দোকান আছে এ নিয়মিতভাৱেতো মই ক্ৰেতা নহয় মাজে সময়ে ধৰক প্ৰয়োজন অনুসাৰি আমি গৈ পিনে আৰ্টৰ বস্তু কিনো আৰু এই ধৰক প্ৰয়োজন অনুসাৰি আমি আৰ্টৰ পেপাৰ ব্ৰাছ ৰং ৰবৰ পেঞ্চিল স্কেল এনেকুৱা ধৰণৰ বস্তুখিনি যেতিয়া প্ৰয়োজন হয় আৰু তেতিয়া আনি পেনে কিনি আমি ব্যৱহাৰ কৰোঁ আৰু